ত্ৰিছ অক্টোবৰ ঊনৈছশ সাতাশী ষোল্ল অক্টোবৰ দুহেজাৰ দহ আঠাইছ আগষ্ট দুহেজাৰ এঘাৰ পাঁচ অক্টোবৰ দুহেজাৰ বাইছ সাতাইছ জানুৱাৰী দুহেজাৰ তেইছ